হয় এইটো তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত লাগিছে

হয় জনাবচোন হয় হয় হয় হয় ডক্টৰ পাই যাব আপুনি পেটৰ বিষৰ কাৰণে আপুনি যদি বিচাৰে মেডিচিনৰ ডক্টৰক দেখাব পাৰে অঁ আপুনি দেখাব পাৰিব আছে ডক্টৰ ভৱানী শৰ্মা আছে ডক্টৰ মৃণাল হাজৰিকা আছে আপুনি কেতিয়ালৈ আহিব হয় হয় হয় আপুনি লৈ আহক তেতিয়াহ'লে আপুনি যদি এতিয়া আহে তেতিয়াহ'লে ডক্টৰ মৃণাল হাজৰিকাক পাব আৰু আপুনি পিছবেলালৈকে ডক্টৰ ভৱানী শৰ্মা থাকিব হয় হয় হয় আচ্ছা আচ্ছা এক হয় অঁ হয় হয় আপুনি যদি ডক্টৰ মেডিচিন ডক্টৰৰ লগত এবাৰ কনচাল্ট কৰি চাওক তেতিয়া তেখেতে চাই পেলাই জনাব আৰু যদি পৰীক্ষা কৰিব দিয়ে সেই পৰীক্ষা কেইটা চা কৰি চালে গম পোৱা যাব যদি চাৰ্জাৰী কৰিবলগীয়া হয় তাৰবাবেও গোটেইখিনি সুবিধা আছে আমাৰ ইয়াতে চাৰ্জাৰীৰ কাৰণে স্পেচিয়েলিষ্ট ডক্টৰ আছে ডক্টৰ ছৈয়কত মল্লিক আছে ডক্টৰ দেৱাশীস কৌশিক আছে আপোনালোকে যদি এপেণ্ডিক্সৰ প্ৰ'ব্লেম বুলি যদি গম পাইছে আৰু যদি চাৰ্জাৰী কৰিবই লাগে তেতিয়াহ'লে সেইখিনিও ক'ৰা কৰাৰ ব্যৱস্থা আছে আপুনি আহি পেলাই এবাৰ ডক্টৰৰ সৈতে দেখা দেখি হ'লে গোটেইখিনি কথা বুজি ল'ব পাৰিব নাই নাই সেইখিনি কথা আপুনি ডক্টৰৰ লগত পাতিলে বুজাই দিব একো প্ৰ'ব্লেম নহয় চাৰ্জাৰী হ'লে এপেণ্ডিক্সটো ৰিমুভ কৰি দিয়া হ'ব বাকী তাৰপিছত ভাল পাই যাব যদি থাকে তেনেকুৱা কিবা বাকীখিনি ডক্টৰৰ লগত কথা পাতিলে আপুনি গম পাব হয় হয় ডক্টৰ থাকিব এতিয়া আহিলে আপুনি যদি মেডিচিন ডক্টৰ বিচাৰে মেডিচিনৰ ডক্টৰ পাব আৰু চাৰ্জাৰীক দেখাব বিচাৰিলে চাৰ্জাৰীকো পাব আপুনি আহি পেলাই এবাৰ নামটো ইয়াত লিখিলে হ'ল তাৰপিছত আমি মাতি দিম তেনেকৈ আপোনালোকে দেখাই ল'ব পাৰিব এই আপুনি আহি পেলাই লিখালে সুবিধা হ'ব হয় আপুনি এটা কাম কৰক পেছেণ্টজনক লৈ পেলাই আপুনি আহি যাওক আমি বাকীখিনি ব্যৱস্থা ইয়াত কৰি ল'ব পাৰিব আৰু চৰকাৰী মেডিকেল গতিকে ইয়াত টিকটৰ খৰচটো বিশেষ নহয় পাঁচ টকা ন্যূনতম হয় ঠিক আছে লৈ আহিব ঠিক আছে ঠিক আছে থওক